বাইকিংৰ সময়ত মনত ৰখা আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল সুৰক্ষা বিবেচনা বুলি ক'লে আপুনি ধৰি লওক এতিয়া বাইকখন আমি চলাওঁ মানে অতিমাত্ৰা স্পিডত বাইকখন চলাব নালাগে যদি বাইকিং কৰি থাকোঁ তেতিয়া হয় চিক্সটি বা ফিফটি চিক্সটি বা মেস্কিমাম এইটিত চলাব লাগে তাৰ ওপৰত মানে যাবৰ কাৰণে মানে চেষ্টা কৰিব নালাগে মানে আপুনি ধৰক এতিয়া যায় গৈ থাকিলে যায় থাকিব পাৰিব আপুনি হানড্ৰেডটো গৈ থাকিব পাৰিব কিন্তু যদি বাইচাঞ্চ আগত কিবা এটা পৰি যায় নাই পৰা ধৰক গৰু এটা আগত কৰি গ'ল তেতিয়াহ'লে আপুনি ব্ৰেকটো মৰাৰ লগে লগে পটককৈ ব্ৰেকটো মাৰি নাযায় আৰু যদি আপুনি হানড্ৰেড স্পিডত যায় কেনে বা ব্ৰেকটো মাৰি দিয়ে ব্ৰেকটো মাৰি দিয়াৰ লগে লগে গাড়ীখন মানে এই নিয়ন্ত্ৰণ হেৰুৱাই যাব গাড়ীখনৰ নিয়ন নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাব গাড়ীখনে মই ভাবোঁ যে বাইকবিলাক চলালে মানে বহুত বেছি স্পিডত বাইকবিলাক চলাবৰ কাৰণে চেষ্টা কৰিব নালাগে বাইকবিলাক মানে অকণমান লাহে লাহে চলাব লাগে ধৰি লওক আপুনি বাইকিং কৰি আছে বাইকিং কৰি থাকিলেতো আপুনিটো আৰু ত্ৰিছ বা চল্লিছত চলালেও নহ'ব বাইকিং কৰি থকা মানে আপুনি ধৰি লওক পঞ্চাছ ষাঠি সত্তৰ আশী এনেকুৱা মানত যাব লাগিব কিছুমানেতো হানড্ৰেডো পাৰ কৰি দিয়ে এতিয়া ধৰক আপুনি বাইকিং কৰি আছে এখন গ্লেমাৰ লৈ কেনে গ্লেমাৰখন যদি আপুনি এশ বিছত চলাব বিচাৰে তেতিয়াতো নহ'ব ঠিক তেনেকুৱাকৈ ধৰক আপুনি এশৰ ওপৰত চলাবৰ কাৰণে ধৰক চুপাৰ বাইক টাইপ বাইক লাগিব তেনেকুৱা ধৰণৰ কথা যদি আপুনি আৰু এই চুপাৰ স্প্লেণ্ডাৰ এখন লৈ কেনে এইটি বা হানড্ৰেডত বাইকিং কৰোঁ তেতিয়াহ'লেতো আপোনাৰ বিপদ হ'বই সেইকাৰণে সুৰক্ষাৰ ক্ষেত্ৰত ভাবিব লাগিলে হেলমেট সদায় পৰিধান কৰিব লাগে পাৰিলে গাড়ীত চেভ গাৰ্ড যিকেইডাল থাকে চেভগাৰ্ড লগাব লাগে হেণ্ড গাৰ্ড লগাব লাগে গাড়ীত সদায় আৰু হেলমেটটো মানে মাষ্ট বি হেলমেট প্ৰত্যেকটো সময়তে হেলমেটটো থকাতো আটাইতকৈ জৰুৰী মানে গাড়ীখনৰ সৈতে তাৰ ওপৰত বহুত বেছি স্পিডত চলাব নালাগে গাড়ীখন তাৰ উপৰি ভ্ৰমণ কৰোঁতে নথি পত্ৰৰ কথা ক'বলৈ গ'লে ধৰি লওক আপুনি আজিকালিতো প্ৰায় এই ট্ৰেফিক আইন যেনেকুৱা ধৰণেৰে হৈছে নথি পত্ৰ থকাতো আটাইতকৈ জৰুৰীয়ে এতিয়া আপুনি ধৰক বাহিৰলৈ গৈছে তেতিয়াহ'লে আপোনাৰ লগত দুটা হেলমেট থাকিবই লাগিব যদি আপোনাৰ লগত কোনোবা এজন বহি আছে তেওঁৰো হেলমেট থাকিব লাগিব ডাবোল হেলমেট লাগিবই তাৰপাছত নথি পত্ৰৰ ভিতৰত আপোনাৰ ইঞ্চুৰেঞ্চ ক্লিয়াৰ থাকিব লাগিব তাৰপাছত গাড়ীৰ আৰ চি থাকিব লাগিব এই নথি পত্ৰ গাড়ীৰ আৰ চি ইঞ্চুৰেঞ্চ তাৰপাছত আৰু ধৰক আপোনাৰ গাড়ীৰ এই পলিচি থাকিব লাগিব তাৰপিছত এই পলিউশ্যনৰ কাগজ থাকিব লাগিব এইবিলাক ফ্ৰী হ'ব লাগিব মানে এইবিলাক ফ্ৰীয়ে একদম ভেজাল নোহোৱাকৈ থাকিব লাগিব এইবিলাক গাড়ীৰ সৈতে তাৰ উপৰি আপোনাক যদি ক'ৰবাত মানে ট্ৰেফিক পুলিচে আইন ভংগ কৰাটোত পায় তেতিয়াহ'লে আপুনি এইবিলাক ডকোমেণ্টচ দেখায় মানে এইবিলাক নথি পত্ৰ দেখুৱাই আপুনি তাৰপৰা বাচি আহিব পাৰিব এনেকুৱা ধৰণৰ কথা কিছুমান থাকে আৰু মানে অঁ এতিয়া ভাবিব গ'লে বাইকিং কৰা সময়ত আটাইতকৈ মনত ৰাখিব লগা কথা এইকেইটাই ধৰি লওক যে আপুনি গাড়ীখন লাহে লাহে বহুত বেছি স্পিডত নচলাব তাৰপাছত হেলমেট পৰিধান কৰিব লাগিব তাৰপাছত নথি পত্ৰবিলাক আপোনালোকৰ ৰাখিব লাগিব অঁহ অঁহ অঁ